বেলেগ বেলেগ ৰন্ধনশৈলী বনোৱাৰ মোৰ অভিজ্ঞতা আছে মই ধুনীয়াকৈ মাংস চব্জি বনাওঁ ডিম দম বনাওঁ মাছ তৰকাৰী বনাওঁ গাজৰৰ হালোৱা বনাওঁ খিচিৰি বনাওঁ পায়স বনাওঁ চিকেন পোলাও বনাওঁ ইত্যাদি মোৰ বনোৱাৰ অভিজ্ঞতা আছে আটাইতকৈ সহজ মই ৰন্ধাৰ ভিতৰত আটাইতকৈ সহজটো হৈছে যে গাজৰৰ হালোৱা ইয়াত প্ৰথমতে ঘিউ অলপ দিম তাৰপিছত গাজৰখিনি দি ভাজি তাক ভাজি ভালকৈ হোৱাৰ পিছত গাখীৰ দি উতলাই দিলেই হয় এই গাজৰৰ হালোৱাটো বনাবলৈ আটাইতকৈ সহজ হয় সেয়েহে মই গাজৰৰ হালোৱা বনাই ভাল পাওঁ